মোৰ লক্ষ্য হৈছে নতুন প্ৰযুক্তি বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্ত্বা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মেচিন লাৰ্ণিং আৰু ডেটা ছায়েন্সৰ ক্ষেত্ৰত উন্নতিৰ বিষয়ে অৱগত হ'ব আৰু সেইবোৰৰ উন্নয়ন আৰু প্ৰযুক্তিত উৎকৰ্ষতা আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিব মোৰ উদ্দেশ্য হৈছে এই প্ৰযুক্তিসমূহৰ সহায়ত মানুহৰ জীৱন যাত্ৰা অধিক সুচল আৰু আৰামদায়ক কৰি তোলা বিশেষকৈ আমি যিমান ডাটা আৰু তথ্য সংগ্ৰহ কৰিছোঁ আৰু যিমান অতি আৰু দক্ষ প্ৰযুক্তি উন্নত উন্নত উৎপন্ন হৈছে সেইয়া অধিক সাংখিক ক্ষেত্ৰত ব্যৱহাৰ কৰা সহজ আৰু লাভজনক হ'ব পাৰে সেয়াই হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন চিকিৎসা পদ্ধতিৰ উদ্ভাৱন শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে পাঠ প্ৰণালী অথবা শিল্পৰ ক্ষেত্ৰত উৎপাদন ক্ষমতাৰ সৃষ্টিৰ বাবে মেচিন লাৰ্নিং আৰু অ'টোমেচন ব্যৱহাৰ কৰা আৰু এই প্ৰযুক্তিসমূহৰ সহায়ত আমি পৰিৱেশ সংৰক্ষণ দৰিদ্ৰতা দূৰীকৰণ আৰু সমতা সাধাৰণৰ দিশত উন্নতি সাধনাৰ বাবে কৰ্মত হোৱা সমৰ্থন আশা কৰোঁ ইয়াৰ পৰা যাতে মানুহৰ সুবিধা হয় মই সেইটোৱে বিচাৰোঁ